অঁ আমি সাধাৰণতে দুপৰীয়া বুলি ক'লেতো আমি আমাৰ দুপৰীয়া সদায় প্ৰত্যেকবাৰেই বেলেগ বেলেগ হয় যিহেতু ছানডে দেওবাৰে আমাৰ মাংস থাকে দেওবাৰে দিনত আমাৰ মাংস থাকে আৰু ভাতটোতো থাকিবই ন আমাৰ নৰ্মেলি ভাতটো খোৱা হয় ভাতো আমি দিনতে দেওবাৰে ভাত থাকে আৰু আপোনাৰ মাংস থাকে যিহেতু মাংস মই ভাল পাওঁ বা ঘৰৰ সকলোৱে দেওবাৰৰদিনা মাংস খাবলৈ বিচাৰে আৰু বাকী দাইল থাকিব লগত আৰু কিবা এটা চবজি থাকিব লগত আৰু কি থাকে ছাটনি থাকিব পাৰে তেনেকুৱা আৰু মঙলবাৰে আমাৰ সদাই নিৰামিষ হয় সোমবাৰে সোমবাৰে আমাৰ নিৰামিষ আৰু মঙলবাৰেও নিৰামিষে হয় সোমবাৰে আমি প্ৰায়ে সাধাৰণতে ৰুটি বা ৰুটি মানে আৰু ৰুটি খাওঁ বা ৰুটি খাওঁ শুকান ৰুটি খাওঁ তেনেকুৱা ধৰণৰ বস্তুবিলাক হৈ যায় দিনত আৰু মঙলবাৰে দিনাখন মঙলবাৰে দিনাখন আমি বইল টাইপত কিবা কিবি খাওঁ আৰু তো তেনেকুৱা বুধবাৰে আমি বুধবাৰে আমাৰ পনিৰ চনিৰ থাকে বা মাছ থাকে কেতিয়াবা কেতিয়াবা পনিৰ থাকে ত তেনেকৈ আমাৰ দুপৰীয়া সাঁজ প্ৰায়ে চলি যায় আৰু বাকী আৰু কেতিয়াবা মই যিটো খাওঁ সেইটো মাহঁতে খাব নিবিচাৰে বা ভণ্টি বা বাহঁতে খাব নিবিচাৰে তো তেতিয়া আমি চবৰে পচণ্ডৰ কিবা এটা বনাব বিচাৰোঁ মই যেনিবা আজি ৰঙলাউ খাওঁ তো ৰঙলাও বনালোঁ বায়ে যদি কিবা এটা বিচাৰে সেটো বনালে মায়ে তো তেনেকুৱা ধৰণৰ বস্তুবিলাক আমাৰ ঘৰত হৈ থাকে সকলোৰে পচণ্ডৰ কিবা নহয় কিবা বনাই থকা হয় আৰু আৰু শনিবাৰে বুধবাৰ শনিবাৰে শুক্ৰবাৰে বৃহস্পতিবাৰে বৃহস্পতিবাৰে আমাৰ ঘৰত কোনো মানে ভাত বা কিবা একো দুপৰীয়া নাখায় বৃহস্পতিবাৰেদিনাখন আমাৰ বেছিকৈ পায়স বনোৱা হয় পায়স খাওঁ তো তেনেকুৱাবিলাক বস্তুৱে আমি খাওঁ আৰু বৃহস্পতিবাৰে আৰু শুক্ৰবাৰেও আমাৰ ভাতটো হয় সেইদিনাও আমাৰ মাংস চাংস থাকে দিনত মাংস মাছ এই দুইটাই থাকে আৰু সেইবিলাক হ'লে খাই ভাল লাগে জুতি লাগে অলপ দাইল থাকিব আৰু আলু চবজি থাকিব জলা ভাজি কিবা তেনেকুৱা ধৰণৰ থাকিব বস্তুবিলাক আৰু আৰু কি থাকে আৰু আমি শনিবাৰে দিনাখন আমাৰ চব যোনে যি ভাল পায় তাৰ পচণ্ডৰ মতে ৰন্ধা হয় আৰু শনিবাৰৰ দিনা বাকী সেনেকৈয়ে চলে আৰু বাকী ৰাতি ৰাতিৰ সাজটোতো আমাৰ একদম নৰ্মেলকৈ খোৱা হয় আৰু দাইল ভাত থাকিব নৰ্মেলি আমাৰ ভাতে চলে হয় চলে আমাৰ সকলোৰে তো ভাতটো নৰ্মেলি আমাৰ সদায় থাকে আৰু তো ভাতৰ লগত কোনো হেৰি নাই ভাত থাকিব দালি থাকিব আলু চবজি আৰু মটৰ দি পনিৰ চবজি তেনেকুৱাবিলাক বস্তু কেতিয়াবা বাহিৰতো হৈ যায় যোৱা খাবলৈ তো সেইটোতো থাকেই আৰু বাহিৰত কেতিয়াবা নহয় কেতিয়াবাতো যাবই লাগে বিশেষকৈ আমি দেওবাৰেদিনাখন ৰাতি বাহিৰতে বাহিৰত যাওঁ আৰু ভালকৈ খাব বিচাৰোঁ সোমবাৰৰদিনাতো সেয়া নিৰা নিৰামিষ থাকে ন তো ৰাতি আমাৰ পনিৰ চব পনিৰ চনিৰ দি খোৱা হয় আৰু আলু চবজি বনাওঁ কেতিয়াবা কেতিয়াবা ভাতো থাকে লগতে ৰুটিও থাকে তো যোনে যি খায় আৰু দুইটা বনোৱা হয় দুইটা বনাই পেলাইনি খোৱা হয় আৰু এনেকুৱা কেতিয়াবা বেছি জুতি খাব জুতি মানে আৰু কেনে ধৰা দহি বৰা বা তেনেকুৱা ধৰণৰ বস্তুবোৰ বনাব মন যায় পকোৰা বনাবলে মন পকোৰা বনাওঁ আৰু ভেন্দি চবজি তো হেনেকুৱাবিলাক হৈ যায় আৰু তেনেকে মঙলবাৰদিনাখনো তেনেকৈ কিবা কিবি ভাতটোতো সাধাৰণতে আমাৰ ভাতে চলে যিহেতু ভাত অসমৰ প্ৰধান মানে ভাত হৈছে প্ৰধান খাদ্য আৰু শৰীৰৰ কাৰণে বা যিকোনো ক্ষেত্ৰতে ভাতটো আৰু লাগেই যিহেতু ভাতত প্ৰটিন থাকে আৰু চয়াবিনৰ চবজি খাই ভাল লাগে তেনেকুৱা বিলাক বস্তুভোৰ সদায় বনোৱা হয় আৰু কিবা যেনে জাতিলাউ চবজি জাতিলাউ বনোৱা হয় ৰঙলাউ পকোৰা বনোৱা হয় বেচন দি মেলি আৰু বেঙেনা ফ্ৰাই কৰা হয় বেচনৰ লগত বা বেঙেনা এনেই ফ্ৰাই কৰে কেতিয়াবা কেতিয়াবা ফ্ৰাইড ৰাইচ বনোৱা হয় তো কেতিয়াবা ৰাতি ধুনীয়াকৈ মানে আৰু কি কি আলু পিতিকা দি মাছৰ পিতিকা বনাব লাগে তো সেইবিলাক দি মেলি আমি ধুনীয়াকৈ খাওঁ আৰু ৰাতিৰ সাঁজটো দিনৰ সাঁজটো আৰু বৃহস্পতিবাৰে দিনাতো আমি দিনত একোৱেই নাখাওঁ যিহেতু ৰাতি আমি ধুনীয়াকৈ আৰু নিৰামিষকৈ হ'লেও ধুনীয়াকৈ বনোৱা হয় ভাত থাকে ৰুটি থাকিব তাৰপৰা আপোনাৰ আলু চবজিটো আলু আলু ভাজি থাকিব বেঙেনা ফ্ৰাই কৰা থাকিব ৰঙলাউ বেচনৰ লগত পকোৰা বনোৱা থাকিব নৰসিংহ পাত সৰিয়হ চৰিয়হ দি ছাটনি বনোৱা হয় সেনেকুৱা ধৰণৰ বস্তুবিলাক বেছিকৈ থাকে আৰু সেইবোৰ বস্তু বেছিকৈ থাকে চয়াবিন চয়াবিন খোৱা হয় বেছিকৈ আমাৰ চয়াবিন ৰহৰ দালি তেনেকুৱাবিলাক বস্তু মিক্স দালি কেতিয়াবা বনাওঁ সেইবিলাক বস্তুৱে বেছিকৈ থাকে আৰু শুক্ৰবাৰে দিনাখন ৰাতি ধুনীয়াকৈ পনিৰ বেছিভাগ পনিৰ খোৱা হয় আৰু আমাৰ আৰু ডিম বনা আমলেট ডিমৰ ডিমৰ দম বনায় আমলেতো বনাওঁ কেতিয়া তো কেতিয়াবা ডিমৰ আমলেট থাকে আৰু আৰু মিক্স দালি চালি থাকে বুট দালি থাকে বুটদালি ভেন্দিৰ ধুনীয়া চব দহি দি মেলি চবজি বনাওঁ আৰু দহি দি চবজি বনাওঁ আৰু আপোনাৰ কি থাকে এইবিলাক কি হয় জলা চলা দি পুৰা জলা চবজি খাব মন যায় তো জলা চবজি বনাওঁ জালুক চালুক দি মেলি ডিমৰ ডিমৰ লগত কেতিয়াবা জালুক চালুক দি পুৰা ডিম দম বনাই খাওঁ আৰু সাধাৰণতে আমাৰতো বেছি ভাতেই চলে ন ত ভাতটোৰ ওপৰতে লক্ষ্য কৰি ভাতৰ লগত যিকোনো বস্তু খাবলৈ মন যায় দাল বৰা আৰু ঢেকিয়া শাকৰ ভাজি ভাল লাগে বুটৰ লগত বনাওঁ তো সেইবিলাক বস্তু আমি বেছিকৈ খাওঁ আৰু দিনৰটোতো ক'লোৱে আৰু দিনতটোতো আমি সেইবিলাকে বেছি হয় দিনত মাংস মাছ বেছি খাওঁ মাংস চবজি মানে গ্ৰেভিকৈ বনাই বেছি ভাল লাগে তো সেনেকৈ খাওঁ আৰু কেতিয়াবা ৰাতি আমি চিৰা ভাজি চিৰা জলপান খাওঁ চিৰা দৈ তো সেইবিলাক থাকে কেতিয়াবা ধুনীয়াকৈ ৰুটি চুতি দি বতৰ ডাৱৰীয়া হ'লে ৰুটি বনাই খাওঁ যেতিয়া বতৰ বেয়া বোলে বৰষুণ চৰষুণ দিছে তেতিয়া আমি ৰুটি বনাওঁ বুট দাইল বনাওঁ আকৌ পকোৰা চকোৰা বনাব লাগে লগত ধুনীয়াকৈ আলু তৰকাৰী তো সেইবিলাক বস্তু দি মেলি ৰাতি তেতিয়া বৰষুণ দিলে মেলিলে ৰাতি তেনেকৈ খাওঁ ভাল লাগে চাহৰ লগত ৰাতি আৰু সেনেকৈয়ে চলি যায় ধুনীয়াকৈ ভাতৰ লগততো তেনেকৈ সেইবিলাকে চলে আৰু ৰাতি হ'লেও দিন হ'লেও বেছি আমাৰ ভাতেই চলে ত বতৰ বেয়া হ'লে বা কেতিয়াবা ভাত বনাব মন নগ'লে ৰুটি চুতি বনাই মেলি খাওঁ সেনেকৈয়ে আমাৰ চলি যায় আৰু দিন ৰাতি বুলি কোনো কথা নাই